খেলা ধূলা প্ৰায় সাধাৰণতে কৰি থকা হয় আঘাতপ্ৰাপ্ত বাৰু নিজে খুব কম হৈছোঁ কিন্তু আনক হোৱা দেখিছোঁ বাৰু বিশেষকৈ ফুটবল খেলত বা ক্ৰিকেট বা খেলত আঘাতপ্ৰাপ্ত হোৱা দেখিছোঁ নিজেও এবাৰ ক্ৰিকেটৰ পৰা দুখ পাইছোঁ বিশেষকৈ আঙুলিৰ হাতৰ আঙুলিত দুখ পাইছোঁ ফুটবল খেলত ভৰি ভগা পৰ্যন্ত দেখিছোঁ বাৰু বা ভৰিত দুখ পোৱা দেখিছোঁ এনেকুৱা হয় মোৰ ক্ৰিকেটত মূৰত দুখ পোৱাও দেখিছোঁ তাৰপাছত মোৰ সন্মুখতে হোৱা এটা ঘটনা আছে আজিৰ পৰা দহ বাৰ বছৰমান আগতে এখন ফুটবল খেলত এজন খেলত যথেষ্ট গুৰুতৰভাৱে আঘাত পাইছিল আৰু তেওঁ ভৰি হয়টো হাড় ওলাইছিল আৰু আৰু তেওঁ হয়টো জীৱনটোৰ বাবে জাৱ গোটেই জীৱনৰ বাবে জীৱনটোৰ বাবে ঘূণীয়া হৈছিলে আৰু বিশেষকৈ হাড়ৰ প্লেট বহুৱা হোৱা পৰা আৰম্ভ কৰি বহুতখিনিয়েই হ'ল তেওঁ সেই আঘাত হ'ল তেওঁ ৰিকভাৰী হওতে কমচেকম আপোনাৰ দুই বছৰমান সময়ো তেওঁ প্ৰয়োজন হ'ল আৰু ঠিক তেনেকৈ ক্ৰিকেটতো এজনক দেখিছোঁ কি কৰি মোৰ বন্ধু এজনে তেওঁ এবাৰ ভৰিত দুখ পাইছিলে ক্ৰিকেটৰ ঠিক খেলত তেওঁ বলৰ পিছত দৌৰি থাকোঁতে অলপ বাহিৰত আপোনাৰ স্কীনত ছাইড স্কীনত তেওঁ খুন্দা মাৰিছিল তেওঁ বহুত যথেষ্ট আঘাত পাইছিল তেওঁ ৰিক'ভাৰী হওতেও দুই আঢ়ৈ বছৰ লাগি গৈছিল তেনেকৈ আৰু দেখি পাইছোঁ বাৰু নিজেও দুখ পাইছোঁ বাৰু দুই এটা জেগাত ঠাইত তেনেকুৱা গুৰুত্বপূৰ্ণ আঙুলিত দুখ পোৱা আছেতো আৰু অন্য ধৰণৰ কোনো আঘাত দেখা নাই কিন্তু খেলা ধূলাত বৰ আঘাত নোপোৱাটোৱে বিচাৰোঁ যোনে নহওক লাগে যিমান পাৰে মানে সাৱধানে খেলাটো ভাল আচলতে এইটো সাৱধানটো কম হয় বাৰু খেলুৱৈ এটা আৱেগিকভাৱে গুচি যায় তেতিয়া হয়টো আঘাতপ্ৰাপ্ত হৈ বা কিবা হয় বা খেলৰ ভিতৰত বস্তুটোতো সোমাই যোৱা হয় সম্পূৰ্ণভাৱে ত' সোমাই গ'লে আঘাতপ্ৰাপ্ত হোৱা চান্সটো যথেষ্ট থাকে যথেষ্ট তেনেকুৱা ধৰণৰ আঘাটত হ'ব নালাগে আচলতে এনেকুৱা ধৰণৰ ঘটনাবিলাক আৰু নোহোৱাটোৱে ভাল